হেল্ল' অঁ যাম দে হেৰি কেইটামানত যাবি দহটামান বজাত যাবি কাইজা খাইজা লাগে দেখোন তাতে কিহঁত যাবি কিহত যাবি অঁ চলি তলিক ভাত খোৱাই ন কিমান হেৰি কেইটামানত যাবি ক'বি একবাৰ মোক আৰু পইচা চইচা কিমান লাগিব অঁ জুবিনৰ ফাংচন চাই ভাল লাগে ৰ পাছত যে মদ খাই মদ খাই কাজিয়া লাগে সেইকাৰণে ভাল নালগে অঁ দছটা বজাত যাম দে অঁ দে হ'ব দে অঁ কম দেই